ওজন কমাবলৈ মানে কি আমাৰ গাঁৱত এখন ঘৰৰ আমাৰ গাঁৱতে এখন ফিল্ড আছে সেই ফিল্ডত আমি ৰাতিপুৱা সোনকালে উঠোঁ উঠি পেলাই ফিল্ডখনত দৌৰিবলৈ যাওঁ ৰাতিপুৱা আকৌ ৰাতিপুৱা আকৌ ধৰক আমি সন্ধিয়া টাইমতো দৌৰিব যাওঁ আকৌ আমাৰ গাঁৱৰে ল'ৰাবোৰে আবেলি ফুটবল বা ক্ৰিকেট এনেকৈ যিকোনো খেল খেলে সেই খেল খেলসমূহ আমি খেলি পেলাই নি ওজন কমাবলৈ মানে হেৰি কৰোঁ সুবিধা আছে আকৌ আমাৰ অঞ্চলতে এটা জিমৰ জিম জিম জিম আছে সেই জিমতো আমি ধৰক কিছুমানে মানে শৰীৰৰ ওজন কমাবলৈ যায় আকৌ কিছুমান আছে মানে গোটেই ধৰক জিম চিম কৰি মেলি অলপ নিজৰ স্বাস্থ্যটোও মানে ভালে ৰাখিবলৈ তেনেকৈ হেৰি কৰে আমি আকৌ কিছুমান ধৰক এখন ট্ৰেডমিল আছে তাত দৌৰিব যায় কিছুমান মানুহে জিমত সেই তেনেকৈয়ে আৰু মানে ওজন কমাবলৈ আমাৰ বস্তু কিছুমান আছে আৰু বিশেষকৈ তেনেকৈ আৰু নাই সেই মানে জিমত যায় আৰু ফিল্ডতে তেনেকৈ দৌৰি মেলি মানে সকলোৱে আমি মানে ওজনটো কমাবলৈ মানে হেৰি কৰোঁ ব্যৱস্থা কৰোঁ আৰু ফিল্ডতে দৌৰোঁ বা জিমতে আহি পেনি তেনেকৈ মানে অলপ জিম চিম কৰি মেলি মানে ওজনটো কমাওঁ আৰু